অ বৌ হেৰি পঞ্চায়তলৈ যাব মিটিঙলৈ কিয় তাত কিবা জব কাৰ্ড ঘৰ তাৰপিছত কিবাকিবি দিব বুলি দেখোন কোৱা শুনিছোঁ

মোৰ ঘৰৰ নাম দি থ'লোঁ আজিলৈকে দেখোন ঘৰৰ লিষ্টৰ নামেই নাই তাকেই মানে পঞ্চায়তলৈ গৈ পেলাই সোধোঁগৈ যায় যদি অ কাইলৈ আহিব ওলাই মানে কিয় অহা নাই সবৰে আহিল আমাৰ কিয় অহা নাই আকৌ এয়া জব কাৰ্ডৰ জব কাৰ্ডৰো দেখোন একাউণ্টত সবৰে পইচা সোমাইছে আমাৰ কিয় নাই আমাৰতো জব কাৰ্ড আছে আমাৰতো পইচা সোমাব লাগে জব কাৰ্ডৰ নহয় আপোনাৰ জব কাৰ্ড নাই আপুনি পঞ্চায়তলৈ গৈ জব কাৰ্ডখন বনাই লওক জব জব কাৰ্ডখনতো দুখীয়া মানুহখিনিৰ কাৰণেহে সবকে জব কাৰ্ড দিছে আমাক কিয় নিদিব আপুনি ওলাব ময়ো যাম কৈ থৈ আহিম আৰু আপুনি ভোটৰ কাৰ্ড আধাৰ কাৰ্ড এইবিলাক সব লৈ যাব তাত পঞ্চায়তত দি থৈ আহিম আপোনাৰ জব কাৰ্ডখন বনাবলৈ কৈ থৈ আহিম অ কাইলৈ দহটা মান বজাত ওলাব দুইজনী যাম বেংকত দেখোন সবৰে জব কাৰ্ডৰ পইচা অ তৰামাইক মই কৈছিলোঁ তৰামাইৰ জব কাৰ্ড আছে বোলে ঘৰৰ লিষ্টত নাম দিছিলে তায়ো এতিয়া একো গম গতি পোৱা নাই নাম অহা তাকে মই বোলো যায় যদি ওলাব সুধি আহিমগৈ